মই টি ভিত নৃত্য অনুষ্ঠান চাওঁ ৰেঙনি আকৌ ৰঙত চিৰিয়েলবিলাক চাওঁ এইবিলাক চাই মই বহুত ভাল পাওঁ মানে পৰিয়ালৰ সদস্যসকলেও আমি গোট খাই সেইবিলাক চাওঁ এইবিলাক চালে আমাৰ কিবা এটা আমি কাহিনীবিলাক বুজি পাওঁ আৰু যিটো সময়ত আমি চিৰিয়েলখন চাওঁ সকলোকেইটা গোট খাই আমি চাওঁৱেই মানে সেইকেইটা এইকেইটা চাই আমি বহুত ভাল পাওঁ নৃত্যবিলাকো চাওঁ আৰু এদিন চালে পিছদিনা কি হ'ব সেইখিনি মানে আমাক চাওঁ চাওঁ লাগি থাকে সেইটো কাৰণে আমি গোটেইকেইটা গোট খাই চিৰিয়েলখন চাওঁ ল'ৰা ছোৱালীবিলাকে বিশেষকৈ মোবাইলতে চায় মই মাক আৰু দেউতাকে টি ভিত ৰুমত বহিলৈ ভালকৈ চাওঁ এইবিলাকে আমাক কেতিয়াবা কাহিনীবিলাকে আমাৰ ওপৰতো প্ৰভাৱ পেলায় সেইখিনি উপভোগ কৰি আমি ভাল পাওঁ সেইটো কাৰণে আমি চাওঁ ল'ৰা ছোৱালীবিলাকে এইবিলাক টি ভিত চোৱাতকৈ মোবাইলত চাই বেছি ভাল পায় সেইটো কাৰণে আমি সিহঁতি মোবাইলতে চাই আমি টি ভিতে চাওঁ বহুত ভাল পাওঁ মানে আজি কাহিনীটো কি কাইলৈ আকৌ কি হ'ব সেইটো চাবলৈ মন গৈ থাকে সেইকাৰণে আমি নিৰ্দিষ্ট কাম বন কৰি সেইকণ সময়ত যেনতেনে টি ভিটোৰ ওচৰত বহোঁ আৰু কাৰেণ্টো নাথাকিলেও খঙেই উঠি যায় কাৰেণ্টটো কেতিয়াবা অহা যোৱা কৰি থাকে বা এইটো কাহিনী কি আছিলে পিছৰ কাহিনীটো কি হ'ব এইখিনি চাবলৈ মন গৈ থাকে সেইকাৰণে আমি চিৰিয়েলখন মানে এদাই নোহোৱালৈকে আমি চায়েই থাকোঁ যেতিয়া অন্ত হ'ব তেতিয়া তাৰপাছত আকৌ এখন চিৰিয়েল দিয়ে সেইখনতনো কি হ'ব আজি চোৱা খণ্ডটো কাইলৈ কি হ'ব সেইটো চাবলৈ বাৰে বাৰে আমাৰ মনত পৰি থাকে বা কাহিনীখিনি মনলৈ আহি থাকে বা এইখিনি কেলৈনো এইখন সেহেঁতৰ সেইখিনি সংসাৰখন কেলৈ এনেকুৱা হ'ল বা সেই কাহিনী চাই আমি কাৰোবাৰ ল'ৰা ছোৱালীকেইটা ক'ব পাৰোঁ বোলে আমুকে আমুকৰ এইটো এনেকুৱা পৰিস্থিতি হৈছে তেনেকুৱাত কি দুখলগা কাহিনীবোৰ তেতিয়া ল'ৰা ছোৱালীকেইটাই কয় এই এইবিলাক কাহিনীহে তোমালোকে ভাবি নল'বা কিন্তু হ'লেও আমাৰ মনে হ'লে বাৰে বাৰে আহি থাকে যে এইবিলাক কাহিনী হ'লেওতো কথাখিনি সঁচাই যেন আমাৰ ক্ষেত্ৰতে যেন প্ৰযোজ্য হ'ব তেনেকুৱা লাগে সেইটো কাৰণে আমি চিৰিয়েলবোৰ চালে মানে চায়েই থাকিবলৈ মানে মন যায় আজি এখন এইটো খণ্ড চাইছোঁ কাইলৈয়ো কি হ'ব বা চাই অঁতোৱাৰ পিছত আমাৰ সেইখিনিকে কেতিয়াবা ৰাতি শোলেও সেইখিনি কথাকে মনলৈ বাৰে বাৰে আহি থাকে কেতিয়াবা দুখলগা কাহিনীবোৰ হ'লেও বা কেতিয়াবা ভাললগা মুহূৰ্তবিলাকো মনলৈ আহি থাকে আৰু সেইখিনি উপভোগ কৰি আমি কেতিয়াবা ল'ৰা ছোৱালী মাক দেউতাক গোটেইকেইটা বহি লৈ আলোচনাও কৰোঁ যে এনেকুৱাখিনি কথা এনেকুৱা হ'লে বাৰু কি কাৰণে এনেকুৱা হ'বলৈ হৈছে বা আজিকালি হৈ থকা কাহিনীবিলাককে চিৰিয়েলত দিয়ে এতিয়া আমাৰ যেতিয়া যিকোনো অনুষ্ঠানটো পাতোঁ সেইখিনিকে বেহৰবাৰী আউট পষ্টখনত সেইটোকে দিয়ে যে এতিয়া হৈ থকা ঘটনাবোৰ হৈ যিখিনি বৰ্তমান চলি আছে সেইখিনি কথাই চিৰিয়েলবিলাকত দিয়ে সেই চিৰিয়েলবিলাক চাই আমি বহুত ভালেই পাওঁ বিশেষকৈ আমি মাইকী মানুহবিলাকে চিৰিয়েলবোৰ চাই বেছি ভাল পাওঁ কাৰণ কেলৈ আমি ঘৰ সংসাৰ চলোৱা মানুহ সেইখিনি কাহিনীবিলাক আমাক চাওঁ চাওঁ লাগি থাকে পিছত কি হ'ব আগত কি হৈছিলে মাজত কি হৈছে সেইখিনি আমি চাই ভালেই পাওঁ আৰু এইখিনি কাহিনী হৈ থাকিলে আমাৰ ল'ৰা ছোৱালীবিলাকেও কয় যে এই এইখিনি মা আমুকটোৰ এইখিনি মা আমুকে তামুকটো কৰিলে হ'লেও আমি ল'ৰা ছোৱালীবিলাকক কওঁ যে এনেকুৱা নহ'বা বেয়া কথা কেতিয়াবা হেৰি কৰি দিলে বা আজিকালি যিখিনি ঘটনা আমাৰ সমাজত চলি আছে সেইখিনিকে টি ভিত দিয়ে আমি সেইখিনি চাই উপভোগ কৰি ল'ৰা ছোৱালীবিলাকেও কেতিয়াবা কয় বা এই অ' মা মিছা কথাাহে এইবিলাক কাহিনীহে নহয় হ'লেও আকৌ এইখিনি আজিৰ সমাজত চলি থকা কাহিনীখিনিকে দিয়ে সেইটোকে আমি ল'ৰা ছোৱালীক বুজাওঁ এইটো কাৰণেহে এইটো হ'বলৈ পালে সিহঁতিও চাই ভাল পায় সেইটো কথা